অ' পেহী কি কৰিছে

অঁ ভাল ন আপোনালোকৰ আমাৰো ভালেই আৰু অঁ মই এই কথা এটাৰ কাৰণে ফোন কৰিছিলোঁ আপোনালৈ হেৰি কি বুলি কয় এই টাউনলৈ যাওঁ ওলাবচোন আপুনিও বিয়া আপোনাক বাৰু হেৰি কি বুলি কয় বিয়ালৈ মাতিছিলে নেকি অঁ ৰীতাহঁতৰ বিয়ালৈ অঁ আৰু হেৰি তালৈ যাব যাব নহয় চাগে আপোনালোক

তাকে প্ৰেজেণ্ট চেজেনো আনিবলৈ আছে মই ভাবিলোঁ বজাৰ কেইটামানো কৰি আহোঁ অঁ আপোনাৰ যাবলগীয়া আছিলে নেকি তেনেকৈ অঁ ওলাব তেতিয়াহ'লে হেৰি বিশাল আৰু ভি টুলৈকে ওলাব যোৰহাটৰ অঁ তাত বোলে অফাৰ দি আছে এনেকৈ শুনিছোঁ আৰু আমাৰ ওচৰৰ মানুহো গৈছিলে তাকে মই বোলো মোৰ তেনেকৈ লগো নাই মই ভাবিলোঁ আপোনাকে কওঁচোন অঁ অঁ ওলাব কাইলৈ পাৰিব নহয় তেতিয়াহ'লে অঁ আপুনি হেৰি আবেলি সময়তে যাওঁ অকণমান অঁ ইমান গৰম দিছে নহ'লে অঁ মই ফোন কৰিম তেতিয়াহ'লে হেৰি স্কুটিতে যাম আমি আপুনি ওলাই ৰেডি হৈ থাকিব মই আপোনাক লৈ যামগৈ ঠিক আছে হ'ব